আমি চিকিৎসাশাস্ত্ৰৰ অন্য বিকল্পসমূহ যেনে আয়ুৰ্বেদ সিদ্ধ আৰু হোমিঅ'পেথীৰ বিষয়ে অৱগত বহুদিনৰ পৰা যিহেতু আমাৰ ইয়াত বৰ্তমান যি সময়ত স্বাস্থ্য উন্নত হৈছে কিন্তু পুৰণি কালত সেইবিলাকৰ সিমান নাছিল যিহেতু আমি জানো যে কণ কণ ল'ছালি শিশুসকলক কিছুমান সৰু বড়ি দিয়ে যি হেমিঅ'পেথিকৰ যোগেদি সেই বড়িবিলাক খালে শিশুটো ভাল হয় এই বিষয়ে আমি আগতে জানিছিলোঁ কিন্তু আজিকালি আমাৰ ওচৰতে বা আমাৰ অঞ্চলতে যিখিনি স্বাস্থ্য সেৱা চৰকাৰে প্ৰৱৰ্তন কৰিছে সেই স্বাস্থ্যসেৱাৰ যোগেদি আমি সেই পুৰণিকলীয়া বা দূৰত থকা যিখিনি চিকিৎসা সেই চিকিৎসালয় অহা যোৱাৰ ক্ষেত্ৰত অসুবিধা হয় লগতে আমাৰ বৰ্তমান চৰকাৰে বা আমি যিখিনি চৰকাৰে আমাৰ ওচৰতে স্বাস্থ্য শিতানত যিখিনি সা সৰঞ্জাম বা চিকিৎসক নিয়োজিত কৰি আমাক শুশ্ৰূষা কৰিছে আমি সেই শুশ্ৰূষাতেই আমি উপকৃত হৈছোঁ লগতে আমি আমাৰ এই পুৰণিকলীয়া আয়ুৰ্বেদ সিদ্ধ আৰু হোমিঅ'পেথিকৰ বিষয়ে আমি এতিয়া সিমান জ্ঞাত নহয় বৰ্তমান সময়ত আমাৰ আধুনিক চিকিৎসাৰ যোগেদি আমাৰ স্বাস্থ্যৰ উন্নতি যথেষ্ট হৈছে